আমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে বনোৱা কিছুমান খাদ্য যেনে পানী লগা জ্বৰ হ'লে ভেদাইলতা নৰসিংহ মানিমুনি পদিনা এনেকৈ কিছুমান মিহলাই জ্বলা টানকৈ দি বনা বনোৱা হয় তেনেকৈ খালে পানী লগা জ্বৰ ভাল অলপ হ'লেও ভাল পায় আৰু মাংস ৰুটি মাংস বা ৰুটিৰ লগত খাবৰ কাৰণে মাংসত জ্বলা বেছিকৈ দি তেনেকৈ বনাই খালেও পানী লগা জ্বৰ কমে আৰু পেটৰ অসুখ হ'লে এনেকৈ কিছুমান ঠাণ্ডা পৰা বা ঠাণ্ডা জাতীয় বস্তু খালে পেটৰ অসুখো ভাল হয় আৰু যেতিয়া

হাত ভৰি খজুওৱা হয় তেতিয়া আমি মাটি দাইল কোমোৰা এইবোৰ খাব নালাগে তেতিয়া আমি প্ৰায় ঠাণ্ডা জাতীয় বা যিটো বস্তু খালে আমাৰ নোখোজাই তেনেবোৰ বস্তু খাব লাগে এনেকৈয়ে তাৰ বাবেও বহুত ধৰণৰ বেলেগ বেলেগ খাদ্য আছে এনেবোৰ খাদ্য আমি বনাই খোৱাও আৰু সৰু মাছ জ্বলা জাল দিয়া বনাই তেনেকৈয়ে খালেও পানী লগা জ্বৰ ভাল হয় আৰু বা কেতিয়াবা বহুতো ধৰণৰ বেমাৰত বহুতো ধৰণৰ মানে বেমাৰ লৈ কিছুমান খাদ্য বনোৱা হয় যিবোৰ যাতে আমি বেমাৰ হ'লেহে সেইবোৰ যিটো বেমাৰ হয় সেই বেমাৰত খালে বেমাৰটো অলপ হ'লেও ভাল হয় তেনেবোৰ খাদ্য বনোৱা হয়